অঁ দাদা আপোনাৰ গাড়ীখন পামনি বাৰু এই কাইলৈ মানে লাগিছিলে এই মানে হেৰি বৰ ইমাৰজেঞ্চি কেছ এটাত যাব লাগে গুৱাহাটী অঁ গুৱাহাটী এতিয়া সেই ভাৰাটো কিমান ল'ব বাৰু অ' গুৱাহাটীলৈ দহ হাজাৰ বহুত কৈছে নহয় দাদা এতিয়া এনেই বাৰু এচি চেচি আছে নাই এহ্ অন্য গাড়ীত দেখোন ইমান নহয়েই অলপমান কম বেছি কৰিব আৰু এই তাৰমানে কথাটো হ'ল মানে অকণমান মানিৰ প্ৰবলেমো আৰু মানে আমাৰ বেমাৰী এজনক পতককৈ ইমাৰজেঞ্চি এটালৈ গুৱাহাটীলৈ নিবলগীয়া হৈছে এতিয়া উপায় নাই এতিয়া মানে নিব লাগিবই ৰেফাৰ কৰি দিছে ইয়াৰ পৰা সেই গতিকে অকণমান চাই চিটি ল'ব আৰু কাইলৈ আমি দুপৰীয়া এঘাৰমান বজাত যাম

অঁ মানুহ বিশেষ নাযাওঁ বাৰু সেই মানে আমি তিনিজনমানহে যাম পেচেণ্ট মই আৰু আমাৰ হাজবেণ্ড এনেই আপোনাৰ গাড়ীখনৰ চিট কেপাচিটি কিমান বাৰু অঁ পাঁচজনৰ অঁ অঁ পেট্ৰল নে ডিজেল অঁ অঁ অঁ অঁ অঁ আৰু হেৰি অকণমান হেৰিটো কৰিব আৰু দাম দৰটো অঁ অঁ ঠিক আছে হ'ব দিয়ক তেন্তে কাইলৈ এঘাৰ বজাত আৰু এঘাৰটা বজাৰ আগতে আহি ঘৰ পাবহি আৰু দেই অঁ অঁ হ'ব দিয়ক অঁ